নিজৰ বিষয়ে ক'ব লগাটো বাৰু বিশেষ নাই তথাপিও এষাৰ কথাই আছে নহয় আপোন ভালেই জগত ভাল কিন্তু সেই এষাৰ কথা মানুহৰ ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত কিন্তু এজন সফল ব্যক্তি হোৱাৰ নিদৰ্শন এজন মানুহ সফল ব্যক্তি হ'বলৈ সেই মানুহজন নিজেই নিজকে চিনি পাব লাগিব যদি এজন ব্যক্তিয়ে নিজক চিনি পায় তেতিয়াহে তেওঁ ভৱিষ্যত জীৱনত কাৰোবাক উপদেশ বা কিছুমান ক্ষেত্ৰত সহায় কৰিবলৈ সক্ষম হয় মই নিজৰ বিষয়ে ক'বলৈ গ'লে মই স্কুলীয়া শিক্ষা এখন চৰকাৰী বিদ্যালয়ৰ পৰাই কৰিছিলোঁ আৰু তাৰ পিছত মই হায়াৰ ছেকেণ্ডাৰী ডক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমী জুনিয়ৰ কলেজ নলবাৰীৰ পৰা কৰিছোঁ আৰু শেষত গৈ মই গ্ৰেজুৱেছন আমাৰ নলবাৰীৰ অতি জনপ্ৰিয় কলেজ নলবাৰী বিদ্যালয়ৰপৰা মহাবিদ্যালয়ৰ পৰা কৰিছোঁ আৰু মোৰ জীৱনৰ ক্ষেত্ৰত শিক্ষাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে মোক চিনাকি কৰোৱা মোক সমাজৰ পথ দেখুওৱা লগতে সমাজ জীৱনত কেনেকৈ চলিব লাগে সেই বিষয়ে মোক অৱগত কৰিছে শিক্ষা লগতে শিক্ষাগুৰু মাতৃ পিতৃ আৰু মোৰ বন্ধুসকলে এই সময়ত নিজৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় কাৰণ বৰ্তমান সময়ত যদি নিজে নিজক চিনি পায় তেতিয়াহে আনকো চিনি পোৱাৰ সক্ষমতা থাকে